আমাৰ সমাজত নৃত্য গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কোনো নিৰ্দিষ্ট উপলক্ষ উৎসৱ বা অনুষ্ঠান আছে যেনে বিহু বিহুত আমি সকলোৱে মিলি ল'ৰা ছোৱালীবোৰে বিহু নাচিবলৈ ওলাই যাওঁ তাতে আমি ঢোল পেঁপা গগনা ইত্যাদি ব্যৱহাৰ কৰোঁ য'ত ল'ৰাবোৰে গান গায় আৰু ছোৱালীবোৰেও বিহু নাম গায় তাতে যোজনা থাকে বিহু নাম থাকে ফঁকৰা যোজনা থাকে সেনেকৈ চবে মিলি কেনে ল'ৰা ছোৱালীবোৰে ইটো সিটোক জোকোৱা নিচিনাকৈ বিহু গান গাই কিনে ঘৰে ঘৰেও যায় যেনেকৈ আমাৰ হুঁচৰি হুঁচৰি গোৱাৰ কাৰণে ল'ৰা ছোৱালীসকলে মানুহৰ ঘৰে ঘৰে যায় আৰু তেওঁলোকে বিহু নাম প্ৰদৰ্শন কৰে তাতে তেওঁলোকে যিমান যি বস্তুৱে পায় সেইবোৰ মিলাই মিলি এদিন ভালকৈ ভোজো খায় গোটেই বিহু নাচৰ দলটোৱে আমাৰ ইয়াতে বিহু আমি ৰঙালী বিহুৰ দিনাখন বিহু নাচে ল'ৰা ছোৱালীবোৰে সেই ৰঙালী বিহুতে আমাৰ সাতদিন বিহু পালন কৰে তো সাত দিনে এনেকৈ বেলেগ বেলেগ জেগাত গৈ কিনে পথাৰতে হওক বা এনেকৈ ক'ৰবাত বেলেগ বেলেগ জেগাত গৈ ল'ৰা ছোৱালীবোৰে বিহু প্ৰদৰ্শন কৰে আৰু ইয়াতে আমাৰ এটা সাংস্কৃতিক আছে তেওঁলোকে চাদৰ মেখেলা যোনটো আমি মুগাৰ চাদৰ মেখেলা বুলি কওঁ সেইটো পিন্ধি মুগাৰ চাদৰ মেখেলা গামখাৰু গগনা তাৰপিছত নেঘেৰী খোপা কপৌ ফুল সেইবোৰ মাৰি নাচনীবোৰে বিহু নাচিবলৈ যায় তাৰে পিছত ল'ৰাসকলে ধুতি পোচাক পিন্ধি কিনে বিহু মাৰিবলৈ যায় আমাৰ ইয়াতে আৰু এটা সত্ৰীয়া নৃত্যৰ সাংস্কৃতিক আছে সত্ৰীয়া নৃত্যত আমি শংকৰদেৱ জন্ম উৎসৱত আমি প্ৰদৰ্শন কৰোঁ যিহেতুকে সং সত্ৰীয়া নৃত্য শংকৰদেৱে ৰচিত সত্ৰীয়া নৃত্যটো আমাৰ বহুত পুৰণি নৃত্য হয় যোনটোত ছোৱালী ল'ৰা চবেই নাচিব পাৰে এইটো আমাৰ এটা ক্লাছিকেল নৃত্য হয় আৰু তাতে মানে আমি মুগা কাপোৰ পিন্ধি ধুতি পোচাক চেলাং আৰু আপোনাৰ ঘাগৰা বুলি কয় আৰু কাঞ্চী সেইবোৰ লৈ কিনে নৃত্য প্ৰদৰ্শন কৰা হয় আৰু ইয়াতে আমাৰ হেৰি লোকেলতে আছে বড়ো বড়োৰ বৈশাগু বুলি তেওঁলোকে বৈশাগুৰ দিনাখন সকলোৱে আহি ল'ৰা ছোৱালীবোৰে মিলি বৈশাগু প্ৰদৰ্শন কৰে নৃত্য কৰে তাতে তেওঁলোকে দখনা ধুতি সেইবোৰ পিন্ধি কেনে তেওঁলোকে বড়ো নৃত্য প্ৰদৰ্শন কৰে